অঁ কওক মই শুনিছোঁ অঁ হয় হয় হয় কওক অঁ কালিলৈ কালিলৈ ফ্ৰী আছোঁ বাৰু কিবা ক'ব নেকি

অঁ পাৰিম বাৰু কিমান সময়ত যাব এতিয়া নটামান বজাত অঁ এতিয়া হেৰি যদি সুবিধা হয় ময়ো পাৰিম নেকি বাৰু হয় নেকি যদি সুবিধা হয় ময়ো তেতিয়াহ'লে সুধি আহিম পাৰিম নে ঠিক আছে বাৰু অঁ হয় হয় চাৰে আঠটা মানত অঁ অঁ অঁ অঁ ঠিক আছে ভালেই হ'ব হেৰি যাম বাৰু অঁ অঁ